ঐ নৱ তই হয়নে ভালে আছ হেল্ল' ভাবিছোঁ দিম বুলি বয়সে আতিবগৈ চাগে ন' আমাৰ

সঁচাকৈ দেই এই নিবনুৱা সমস্যাটো যে কেনেকৈ দূৰ হ'ব হ'ব দে দি চাওঁচোন যদি পায়েই যাওঁ বা সমস্যা দূৰ হয়েইবা হ'ব দে লগ পাম কাইলৈ পাতিম দে ভালকৈ সঁচা সঁচাই বৰ এতিয়া আমাৰটো এনেকুৱা আমাৰ ল'ৰা ছোৱালীৰ কি হ'বগৈ আৰু ন' আমি এনেকুৱা হ'ব দে হ'ব দে অঁ